মই ধৰ্ম শাস্ত্ৰ পঢ়াৰ ভিতৰত হৈছে কীৰ্তন দশম ভাগৱত গীতা ৰত্নাৱলী নামঘোষা এইকিখনকে অলপ অলপ অধ্যয়ন কৰা হৈছে আৰু সিমান বেছিকেও নাজানো যেনে শ্ৰী শ্ৰী কৃষ্ণাই নমঃ এয়া হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা শ্লোক শ্ৰীকৃষ্ণে বাসুদেৱাই দৈৱকী নন্দনায়ে স্ব নন্দ গোপ কুমাৰৰ গোবিন্দয় নমু নমঃ নৰ্ম পংকজ মালিনী নমষ্টি পংকজংঘ বাসুদেৱ চূতং কৃষ্ণ কংশ চোণু দৰং দৈৱকী হিন্দং কৃষ্ণ নন্দে জগত গুৰু মানে শ্ৰীকৃষ্ণৰ যেতিয়া মানে ৰাসলীলা কথা কৈছো ৰাসলীলা যেনে শ্ৰীকৃষ্ণৰ কাৰণেই হৈছে ৰাসলীলা এখন উপস্থিতত হৈছেহি তেতিয়াহ'লে কংশ আৰু দৈৱকী মানে যেতিয়া কংশৰ ভনীয়েক দৈৱকীক বিয়া বিয়া দিলে ওপৰৰ পৰা মানে আকাশী বাণিয়ে কৈছে

চাবি দৈৱকী গৰ্ভজাত অষ্টম সন্তানে তোক ধ্বংস কৰিব সেইবুলি কোৱাৰ লগে লগেই কংশই আচৰিত হৈছে যে ভনীয়েকক দিয়াৰ পিছত মোৰ এনে দশা যদি হয় এইটো বহুত ডাঙৰ কথা হ'ব বুলি মানে কংশই কালকেটুৰ সতে আৰম্ভণিৰ নিচিনা বিয়া বিয়াৰ পিছত বসুদেৱক কৈছে যে বসুদেৱ দৈৱকী বিয়াৰ পিছত যেতিয়া মোৰ এনে অৱস্থা হয় তেতিয়াহ'লে বহুত ডাঙৰ কাহিনী হ'ব নাই বুলি কোৱাত তাৰপা দৈৱকীক মানে বহুত ভয় প্ৰলোভন দেখুৱাই কৈছে এতিয়া বসুদেৱে ভয়তে কম্পমান হৈ কৈছে যে মহাৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰতিটো অস্ত প্ৰতিটো সন্তানেই আপোনাক অৰ্পণ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে তেতিয়া এই এই তাত মানে বহুত উলহ মালহেৰে মানে খং ৰাগ কিবাকিবি হ'বলৈ ধৰিছে আৰু তাৰপিছত মানে এইটো বাপেক বাপেক মানে কংশৰ বাপেক বাপেকেও মানে বাপেককো মানে এনেকুৱা কথা শুনি মানে একদম ৰাজসিংহাসনৰ পৰা বাপেকক খেদি পঠিয়াইছে মন্ত্ৰীকো খেদি পঠিয়াইছে তাৰপিছত মানে এয়া হ'ল কৃষ্ণৰ লীলা অৱতাৰ আৰম্ভ তাৰপিছত এটা এটি সন্তান লুকুৱাই পলুৱাই গকুললৈ পঠিয়াই দিলে সেই সন্তান হৈছে শ্ৰীকৃষ্ণ শ্ৰী শ্ৰীকৃষ্ণ সেই শ্ৰীকৃষ্ণই ৰাসলীলাৰ ৰাসলীলাৰ প্ৰথম পাতনি মেলা হৈছে মানে কৃষ্ণ অৱতাৰ কৃষ্ণই এতিয়া প্ৰথম গাখীৰ চোৰ কৰিবলৈ এইটো পোৱালী কৃষ্ণ হিচাপে গাখীৰ চুৰ কৰিবলৈ তাৰপা দধি ভাঙিছে ভা ভঙাৰ পিছত মাক মাক যশুদাই হেৰি ধৰি বান্ধি হেৰি উৰালত বান্ধি বান্ধিছে বন্ধাৰ পিছত আকৌ বন্ধা বন্ধাৰ পিছ পিছত উৰাল চুচুৱাই চুচুৱাই কৃষ্ণই লৈ ফুৰি ফুৰিছে তাৰপিছত শিশুলীলালে আৰম্ভ হৈছে শিশুলীলাত গৰু চৰাই গৰু চৰাইৰ লগৰ লগৰ লগৰীয়া সহিতে গৰু চৰাবলৈ গৈ বৃন্দাবনত প্ৰতিটো কংশৰ অনুচৰবিলাকক ধ্বংস কৰি এফালৰ পৰা মাৰি গৈছে মাৰি যোৱাৰ পা পাছ মুহূৰ্তত সেয়া হৈছে মহাৰাসত পৰিছে মই চমুকৈ কৈছোঁ আও মহাৰাসত পৰিছে মহাৰাসত সেয়া অঘাসুৰ বহা বঘাখুৰ ধেনুকাসুৰ আদি আদিবিলাকক মানে ৰাক্ষসবিলাকক কৃষ্ণই শংখচূড় বধ ধেনুকাসুৰ বধ সকলোকে ব বধ কৰি এয়া এয়া হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে সিমানকেই কৈ সামৰণি মাৰিব বিচাৰিছোঁ আৰু একোৱেই নাজানোঁ